এটা পৰিয়ালত পুৰুষৰৰ মহিলাৰ ভূমিকা পুৰুষৰ বৰ্তমান পুৰুষসকলৰ হৈছে এটা পৰিয়ালৰ ইনকাম কৰি আনি মহি পুৰুষসকলে মহিলাসকলক দিয়ে আৰু মহিলাসকলে ঘৰৰ ভিতৰুৱা কাম কাজ কৰি ই পৰিয়ালটোক ৰান্ধি বাঢ়ি দিয়ে পুৰুষসকলে সেই বাহিৰত ইনকাম কৰি ব্যৱসায় লাইনত ব্যৱসায় কৰি দোকান দি ই পৰিয়ালটো পোহপালনত পোহপালন কৰে মহিলাগৰাকীৰ ই ঘৰখনৰ সকলো ধৰণৰ কাম কাজৰ লগতে হাঁহ মুৰ্গী গৰু ৰ এনেধৰণৰ বস্তুৰ ওপৰতো চকু চোৱা চিতা কৰিবলগীয়া হয় পুৰুষসকলে পথাৰৰ অৰ খেতি মাটি খেতিত হাল কোৰ কোৰ মাৰি ঘৰৰ পৰিয়ালটোৰ কাৰণে সামগ্ৰী যোগান আনধৰে আৰু ব্যৱসায় কৰি আনি ঘৰৰ পৰিয়ালটোক ভালদৰে ৰা খোৱা বোৱাত সুবিধা কৰি দিয়ে সেই পৰিয়ালটো পুৰুষ হে বাহিৰৰ পৰা কিন কিনি আনি দিয়ে মহিলাগৰাকীয়ে বনাই অনাই ল'ৰা ছোৱালীৰ লগতে পৰিয়ালটোৰ সকলো লো সদস্যকে এ খোৱা যোগান ধৰে লগতে ঘৰখনত থকা সকলো ধৰণৰ জীৱ জন্তু চোৱা চিতা কৰি এই হাঁহ মৰ্গীও পোহপালন কৰি চোৱা চিতা কৰে ল'ৰা ছোৱালী পঢ়া শুনাৰ ক্ষেত্ৰত মহিলাগৰাকীয়ে আগুৱাই নিয়াত সহায় কৰে পুৰুষে ইনকামৰ ক্ষেত্ৰত পুৰুষসকলে বাহিৰত ওলাই গৈ ইনকাম কৰি আনি নি মহি মহিলাসকলৰ হাতত দিয়ে আৰু মহিলাই সেই এই ইনকামৰ পইচাই কেনেধৰণেৰে ঘৰখন চলিব সেই এইবোৰ ভাল ধৰণেৰে পৰিচালনা কৰিব পাৰে